চাউল খোৱাই মেলি পুহোঁ

কুকুৰা বেছি চাৰিশ বিশ টকাকে পাওঁ কেজিত

হাঁহটো চাই মেলি মই বিক্ৰী কৰোঁ তেনেকৈ মই উপায় পাওঁ

দানা ভাত সেনেকে নি খোৱা

দিনে তিনি চাৰি বাৰ খোৱাও

হাঁহৰ দাম ডেইলী দুটা তিনিটা কেওঁ বিক্ৰী হয় তেনেকৈও মই উপায় পাওঁ কুকুৰাও বিক্ৰী কৰোঁ কুকুৰাও কেজি হিচাপ আজিকালি

এক কেজিত তিনিশ গ্ৰামো হয় এশ

দি পঠিয়াও হোটেলৰ মালিকৰ লগত ফোনে ফোনে যোগাযোগ কৰি কেই কেজি লাগিব বুলি কয় ঘৰতে মই ওজন কৰি পঠিয়াওঁ ঘৰত ওজনকৈ দি তাত বিশ্বাস কৰি

তাৰ পইচা সেয়াতে মিলাব পাৰু

মই ক'বালৈ যাব লগা হ'লে মানুহজনে খাটি দিয়ে

তেনেকে মই সময়টো মোৰ সেনেকেই যায় আৰু মোৰ

ক'তো ওলাই যাবলে নিদিওঁ দিনটো বান্ধি থওঁ আৰু দানাত আৰু কি দিব লাগে এই পানীৰ লগত কি দিব লাগে সেই এই

যোগাযোগ নহ'লে মানুহজনক পঠিয়াই দিম মানুহজনে তেনেকে সুধি পুচি আনেগে

তেনেকুৱা কুকুৰাবোৰ কৰি পুতি পেলাও

আৰু আমাৰ

ঘৰখনত থাকি মই হাঁহ কুকুৰাখিনি মই উপায় উলিয়াইছোঁ তেনেকে উপায়ত মই চলিব পাৰিছোঁ

তেনেকে মই